মোৰ প্ৰিয় আৰোহণ কৌশল আৰু ষ্টাইলবোৰ কথা ক'ব গ'লে মোৰ সেনেকুৱা বিশেষ একো নাই মই সদায় সাধাৰণ পোচাক বস্ত্র পৰিধান কৰোঁ আৰোহণ জীৱনৰ প্ৰত্যাহ্বান আৰু বাধাবোৰৰ সৈতে কেনেকৈ সম্পৰ্কিত হওঁ এয়া ক'ব গ'লে মই সদায় সকলো বস্তু পজিটিভ ভাবে লওঁ অঁ আৰু সদায় প্ৰেকটিকেল বস্তুৰ ওপৰত বিশ্বাস ৰাখোঁ এজন ব্যক্তি হিচাপে ই মোক বহুত সুবিধাৰ পৰা অসুবিধাৰ পৰা ৰক্ষা কৰিছে আৰু আগন্তু কালতো সেয়া চেষ্টা চলি থাকিব